হেল্ল' হেল্ল' অ নাই মানে মই আধাৰ কাৰ্ডখন মানে অলপ মোৰ খেলিমেলি হৈ আছে তাকে পঞ্চায়ত অফিচলৈ যাম বুলি ভাবিছিলোঁ আধাৰ কাৰ্ডখনৰ কাৰণে তাকে আৰু অ কিয়বা

অ হয় ঘৰবোৰতো চৰকাৰে ঠিকেই দিয়ে কিন্তু এই কম মানে এই মানুহবিলাকেহে পইচাবোৰ কি কৰে ঠিক নাই নিদিয়েহি মা মানুহে নাপায় অ তাকে মানুহবিলাক গাঁৱৰ মানুহ গোটাব লাগিব গোটাই লৈ

তাকে তাকে সেইকাৰণে ভাবিছোঁ পঞ্চায়ত অফিচলৈ যাওঁ কথাবিলাক আলোচনা কৰোঁগৈ তাতে মানুহবিলাকৰ অ মানে সভাপতিৰ লগত কি হৈছে ঘৰবিলাক কেতিয়া আহিব আৰু অৰুণোদয় পইচাও মাজত অৰুণোদয় পইচাবিলাকো আহি আছিলে এতিয়া মাজৰ পৰা বন্ধ কৰি দিলে সেইটোও অহা নাইকিয়া তাকে বোলো ভাবিছোঁ সেইবিলাক অ সেইটোও আলোচনা কৰোঁগৈ কিয় বন্ধ হৈ আছে পইচাটো অ আৰু কোনোবা যায় নেকি তেখে তেখেতলোকৰ কাৰোবাৰ কিবা সমস্যা আছে নেকি লগ ধৰিবচোন তেনেকৈ মানুহ অলপমান হ'লে ভাল আৰু তাতে মিটিঙখন দিম বুলি ভাবিছোঁ কাৰণ এতিয়াতো বহুতে বহুত সুবিধা পোৱা নাই চৰকাৰী লেটিনৰ পৰা আদি কৰি বহুতখিনিয়ে পোৱা নাই বহুত মানুহে

অ বেলেগ জেগাত আহিছে আমাৰ এইটো চাইদতহে এতিয়ালৈকে অহা নাই বাৰু গতিকে সেইটো চাই আহোঁগৈ হ'ব দিয়ক বাৰু